আজিকালি বজাৰত ক্ষতিকাৰক ঔষধ খুৱায় ডাঙৰ কৰা ভেজাল পথা মুৰ্গী বা গাহৰি মাংস উভৈনদী এইটো সকলোৱে জনা কথা কিন্তু এনে ক্ষতিকাৰক ঔষধ খুৱাই ডাঙৰ কৰা পথা মুৰ্গী বা গাহৰি মানুহে খালে মানুহৰ স্বাস্থ্যৰ কাৰণে হানিকৰ এনে হানিকৰ বা ক্ষতিকাৰক ঔষধ খুওৱাটো এটা ডাঙৰ অপৰাধ এই ক্ষেত্ৰত চৰকাৰে যিবিলাক ফাৰ্ম আছে সেই ফাৰ্মবিলাকলৈ এনে ঔষধ ব্যৱহাৰ নকৰিবলৈ তেওঁলোকক জাননি দিব লাগে আৰু বেচৰকাৰী সংস্থাইও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে যাতে সেই অসাধু চক্ৰই ক্ষতিকৰাক ঔষধ খুৱাই ডাঙৰ কৰা ভেজাল পথা মুৰ্গী বা গাহৰি আদি যাতে তেওঁলোকে বজাৰত বিক্ৰী কৰিব নোৱাৰে আৰু ফাৰ্মবিলাকেও এনে ক্ষতিকাৰক ঔষধ খুৱাব নোৱাৰে তেওঁলোকক লৈ জৰুৰী নিষেধাজ্ঞা প্ৰেৰণ কৰিব লাগে নতু ভৱিষ্যত প্ৰজন্মৰ ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব